চৰাই মানে আমাৰ ইয়াত আছে বিলত থাকে নদী কাষতো চৰাই থাকে বিলত পুখুৰীত পৰে চৰাই চাবলৈ গ'লে মানে নদীতো তুমি দেখিবা শুৱালি চৰাই

মাছ খাবলৈ আহে ঢ়েৰ ধৰণৰ তুমি চৰাই দেখিবা সেই তুলনাত ভাটৌ চৰাইও আছে ভাটৌ চৰাইও পুহিব পাৰি ঘৰতে ভাটৌ চৰাই আছে আমাৰ ঘৰতে ভাটৌ চৰাই এটা পুহিছোঁ তাকো আমি চোৱা চিতা কৰিছোঁ তাৰ খোৱা বোৱা যত্ন লৈছোঁ তাকো সিও এতিয়া ভালে কালে ডাঙৰ হৈছে বাৰু বেমাৰ আজাৰ নাই আৰু